ইতিহাস হৈছে মানৱ অতীতৰ পদ্ধতিগত অধ্য়য়ন আৰু নথি পত্ৰ ইতিহাস হৈছে এটা শৈক্ষিক শাখা যিয়ে অতীতৰ পৰিঘটনাসমূহ পৰীক্ষা প্ৰশ্ন আৰু বিশ্লেষণ কৰে বৰ্তমান সময়ত আমাৰ সমাজত ইতিহাসৰ গুৰুত্ব অধিক বৰ্তমান সময়ক বুজিবৰ বাবে আমি ইতিহাস অধ্যয়ন কৰিবই লাগিব ইতিহাস হৈছে একমাত্ৰ সমল যিয়ে আমাক অতীতৰ পৰিঘটনাসমূহৰ বিষয়ে এক সবিশেষ বিশ্লেষণ তথা ব্যাখ্য়া আগবঢ়াব পাৰে বৰ্তমানক জানিবলৈ হ'লে আমি অতীতক জানিবই লাগিব তেতিয়াহে আমি বৰ্তমানক ভালদৰে বুজিব তথা জানিব পাৰিম